মই এতিয়াও অতি মৰমেৰে প্ৰতিপালন কৰি ৰখা এবিধ সম্পদ হৈছে মোৰ আইতাৰ বাকচটো সেই বাকচটোতে আইতাই সৰু সুৰা খুচুৰা পইচাসমূহ ৰাখিছিল আৰু আমি স্কুললৈ যোৱাৰ সময়ত আইতাই হাতৰ মুঠিতে তাৰ পৰা এটকা দুটকা উলিয়াই আনি আমাৰ মুঠিত গুজি দিছিল আৰু সেই শৈশৱৰ স্মৃতিটো এতিয়াও মোৰ মনত পৰে যেতিয়া মই বাকচটো চাওঁ সেইবাবে মই এই বাকচটো মোৰ ৰূমতে সুন্দৰকৈ ৰাখিছোঁ